নিৰানব্বৈ হাজাৰ ন শ নিৰানব্বৈ সাত হেজাৰ আঠশ চাৰি পঞ্চাছ হেজাৰ তিনিশ দুই নব্বৈ হেজাৰ ন শ সত্তৰ এহেজাৰ পাঁচ